হয় গছ ৰুবলৈ আমি সাধাৰণতে আমাৰ আমি য'ত য'ত বাস কৰি থাকোঁ তাতেই তেনেকুৱা তেনে ধৰণৰ মাটি অকণমান কঠোৱা মাটি তাতেই মাটিটো কঠোৱা মাটিটো অকণমান ঢিলা কৰি ল'বলৈ হ'লে তাতে গোবৰ সাৰ ব্যৱহাৰ কৰা হয় গোবৰ দিলে মাটিতো অকণমান মানে হেৰি হয় এই মাটিতো ঢিলা হয় আৰু হ'লে গছডাল টান হৈ নাযায় খৰাং বতৰ হ'লেও গছডাল মৰি নাযায় আৰু জীপটো ধৰি ৰাখাত সুবিধা হয় সেইবাবে আমাৰ এনেই মাটিটো বালি মাটিয়া হ'লে অলপমান ভাল পলসুৱা মাটি হ'লে কিন্তুটো আমাৰ মাটিবিলাক অকণমান কঠোৱা মানে টান আৰু কঠিন টান কাৰণে গোবৰ সাৰেই ব্যৱহাৰ কৰি বা জৈৱিক সাৰ ব্যৱহাৰ কৰিয়ে আমাৰ গছপুলি কিবা এনেকেই ৰোৱা হয় আৰু গছডালত তাৰ যাতে খৰাং বতৰতো গছডাল মৰি নাযায় তাৰ ধৰি ৰখাৰ কাৰণে পানী পানী থোৱা পানী সদায় পানী দিব দিব লাগে গছডাল হ'বলৈ হ'লে আৰু গোবৰ সাৰ ব্যৱহাৰ গোবৰ বা পচন সাৰ জৈৱিক সাৰ সেনেকৈ ব্যৱহাৰ কৰা হয়

নতুনকৈ কটা পুখুৰী খান্দি বা এনেকুৱা মাটি তলৰ পৰা উঠা মাটিত গোবৰ সাৰ দি মাটিতো সাৰুৱা কৰি লোৱা হয় লৈ তাতে গছ পুলি ৰোৱা হয় পুখুৰীৰ পাৰত বা এনেকুৱা ঠাইত আমি সমান ঠাইত অকণমান এঢলীয়া ঠাইত পুদিনা এঢলীয় ঠাইত পুদিনা বা অকণমান জীপ থকা মাটিত পুদিনা গছ এই ব্ৰাহ্মী শাক এনেকুৱা বস্তু এনেকুৱা গছ সৰু সৰু ফুল গছ এইবিলাক ৰোৱা হয় জীপ থাক জীপ সেইবিলাক গছত জীপ লাগে ডাঙৰ ডাঙৰ গছ ডাঙৰ ডাঙৰ গছ ৰুবলৈ হ'লে যিকোনো ঠাইতে ৰোৱা হয় কিন্তু যিকোনো মাটিতে সেই মাটিত গছপুলি ডাল হ'বলৈ সাৰ ব্যৱহাৰ কৰা বেলেগ এই কৃত্ৰিম সাৰ ব্যৱহাৰ নকৰে জৈৱিক সাৰ বা পচন সাৰ ব্যৱহাৰ কৰা হয়

তেতিয়া গছবোৰ ক্ৰমান্বৱে ডাঙৰ হয় আৰু ওখ হয় গছ ঠানি ধৰাত সুবিধা হয় তুলসী গছ বা এনেকুৱা ফুল গছ আদি ৰুবলৈ টাবত কিছুমান গোবৰ আৰু মাটি মিক্স কৰি গোবৰ সাৰ মাটি মিক্স কৰি টাবত ৰুবলৈ ফুল গছ বা কিবা কিবি শাক পাচলিৰ গছো আমি তাতে ৰুব পাৰোঁ তাৰ বাবে কল গছ কল গছ বা এই আমাৰ ফল গছবিলাক নতুনকৈ উঠায় তলৰ পৰা উঠায় তলৰ ওপৰত উঠোৱা মাটি বা পথাৰৰ পৰা একচপৰিয়া কৈ আনি মাটি দি সেনেকৈ দিলে বেছি ভাল হয় আৰু